অঁ চাবলৈ যাম

অঁ অঁ ৰাতিপুৱা চাকিখন দি আহি আকৌ গ গধূলি সাতটামান বজাত যাম কেইটা বজাত যাম আঠটামানত যাম

যাম যাম সাতটামানত যাম

ভাত খাই ভাতকেইটা বনায়েই যাম খাই নাযাওঁ ইমান সোনকালে আহি খাম

অঁ ঠিক আছে একেলগে যাম

আহি যাম ইমান গধূলি খাই যাবলৈ মন নাযায় নহয় অঁহ অঁহ ঠিক আছে